শিক্ষাৰ লগতে খেলে শিশুসকলৰ সৈতে অন্যান্য আমাৰ পুৰুষ মহিলা সকলোকে যিটো শৰীৰ চৰ্চাৰ যিটো এটা ক্ৰীড়া সেইটো সম্পাদন কৰে আমি সৰুৰ পৰা শুনি আহিছোঁ ঘৰৰ পৰাই হওক বা ইস্ বিদ্যালয়ৰ পৰাই হওক শুনি আহিছোঁ যে মানুহে খেলৰ সৈতে জড়িত হৈ থাকিবই লাগে নব্বৈ দশক বা তাৰ পিছৰ দশক আজিৰ পৰা আজি দুই বিছ বছৰ বা ত্ৰিছ বছৰৰ পূৰ্বে খেলত বেছি গুৰুত্ব দিয়া হৈছিলে কিহৰ কাৰণে কৈছোঁ কাৰণ সেইটো সময়ত আজিৰ দিনৰ দৰে মোবাইল ফোন বা ইণ্টাৰনেট চৰ্চাটো বৰ বিশেষ নাছিল তেতিয়া হয় কোনোবাই কিবা এটা আলোচনীৰ সৈতে জড়িত আছিল বা বাতৰি কাকত পঢ়িছিল এতিয়াও পঢ়ে কিন্তু তেতিয়া বৰ্তমান নৰস তুলনাত বেছিকৈ আছিল কাৰণ তেতিয়াৰ দিনত ইণ্টাৰনেট বা অন্যান্য যিখিনি মাধ্যম ছ'চিয়েল মাধ্যম সেইখিনি নাছিল এতিয়া কথাটো হ'ল বৰ্তমান সময়ত শিশুসকলে খেলা খেলসমূহ ক'বলৈ যাওঁতে মই এবাৰ ৰ'ব লগা হৈছিলে কাৰণ আজিৰ দিনত এই শিশুসকলে খেলা খেল মই বহুত কম দেখিছোঁ কাৰণ হয় খেলে ক্ৰিকেট খেলে ফুটবল খেলে বা অন্যান্য চেছ খেলা দেখিছোঁ মই আজিৰ আজিৰ প্ৰজন্মৰে মই এনেকুৱা কিছুমান খেলুৱৈও দেখিছোঁ দম্মা ৰাজু মুকেশই হওক আৰ ৰামেশ বাবু প্ৰজ্ঞা ৰন্ধাকে দেখিছোঁ বা অৰ্জুন এডিগিচিকে দেখিছোঁ বা বিদ বিদিত গুজৰাটীকে দেখিছোঁ তেওঁলোকে সাংগীত হোৱা সাংগীৰ বুদাপেষ্টত হোৱা চেছ চেম্পিয়ন চেছ অলিম্পিয়াডত তেওঁলোকে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ লগতেই বৈশ্যালী ৰামেশ বাবুৰ টিমেও মহিলা শাখাত সোণৰ পৰ্দক পদক পাবলৈ সক্ষম হৈছে কিন্তু তেওঁলোকক দেখি আমাৰ কেইজন প্ৰজন্মই নিজৰ ফোনটো একাষৰে ৰাখি আমি খেলিবলৈ যত্ন কৰিছোঁ বাৰু এটা চিন্তি চিন্তনীয় কথা হৈ যায় মই আজি সঁচৰাচতে দেখা সৰু ল'ৰা ছোৱালী এটাকো মই দেখিবলৈ পাওঁ সেই ফোনটোত পাবজি খেলে বি জি এম আই খেলে ফ্ৰী ফায়াৰ খেলে বা ম'বাইল লিজেঞ্চ খেলে গতিকে মই ক'বলৈ গৈছোঁ সেইখিনি খেলেই শাৰীৰিক চৰ্চা হয়নে বাৰু যেই কি নহওক আজিৰ দিনত মই এতিয়াও ক্ৰিকেট খোলা খেলা ল'ৰা ছোৱালী দেখিবলৈ পাওঁ তাৰ জৰিয়তে নিশ্চয়কৈ শৰীৰ চৰ্চা হৈ আছে হয় তাৰ লগতে আমি ফুটবল খেলিবলৈ দেখিবলৈ পাওঁ অসমৰে ল'ৰা পাৰ্থিৱ গগৈ বা প্ৰজ্ঞান সুন্দৰ গগৈ আই এছ এল যিটো আমি ইণ্ডিয়ান ছুপাৰ লীগ শীৰ্ষক ফুটবল প্ৰতিযোগিতাখন আছে তাত খেলি থকা আমি দেখিবলৈ পাওঁ অসমৰে আন এজন ল'ৰা বিনীত ৰায়েও তেওঁ আই এছ এলত খেলি আছে এতিয়া কথাটো হৈছে তেওঁলোকক অনুপ্ৰেৰণা লৈ আমাৰ শিশুসকলে যথাসম্ভৱভাৱে তেওঁলোকে ফুটবল খেলিব পাৰিছেনে প্ৰশ্নটো হৈ যায় সেইটো তাৰপাছত আমি যি আমি বিদ্যালয় বা কলেজেই হওক বা বিশ্ববিদ্যালয়েই হওক এই সকলোতেই ছাত্ৰ একতা সভাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ মাধ্যম দেখিবলৈ পাওঁ যাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যিসকল শিশু শিশু বুলিয়েই ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকলেই নতুন নতুন খেলৰ জৰিয়তে নিজৰ যিখিনি প্ৰতিভা সেইখিনি বিশেষণ কৰিব পাৰিব গতিকে নিশ্চয়কৈ শিশুসকল আৰু আজিৰ দিনত আৰু অলপ উন্নত হ'বলৈ জৰুৰী হৈ পৰিছে কিয়নো শৰীৰ ভাল কৰিবলৈ খেলাটো অত্যন্ত জৰুৰী সেয়া লাগিলে ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে হওক বা ক্ৰিকেট খেলৰ জৰিয়তে হওক বা ফুটবল খেলৰ জৰিয়তে হয় বা কোনো কোনো প্ৰদেশত বা পঞ্জাৱ উৰিষ্যাৰ দৰে প্ৰদেশত যিদৰে হকী খেল হয় সেই হকী খেলৰ মাধ্যমেৰেই হওক বা অন্যান্য যিসকল যিখিনি খেল বা বাহিৰৰ দেশত হয় বৰ্তমান আমাৰ ভাৰতলৈ অহা নাই সেইখিনি খেলতো আমি কেনেবাকৈ আগবাঢ়িব পাৰোঁ নেকি লাগিলে সেয়া ৰাগবিয়েই হওক বা আইচ হকীয়ে হওক বা বেছবলেই হওক গতিকে নিশ্চয়কৈ আমাৰ মাজৰ পৰা এ এখিনি যুৱচাম ওলাব লাগিব যে নিশ্চয়কৈ ভৱিষ্যতৰ দিনত অলিম্পিকৰ জৰিয়তে বা কমনৱেলথৰ জৰিয়তে বা এছিয়ান গেমছৰ জৰিয়তে আমি তালিকাত আমাৰ ভাৰতৰ মেডেল তালিকাত আমাৰ নিজৰ যিখিনি সাধ্য অনুসাৰে আমি সহায় কৰিব পাৰোঁ নেকি সেয়া আমাৰ শিশুসকলৰ কাৰণে এটা নিতান্তই জৰুৰী হৈ পৰিছে নিশ্চয়কৈ প্ৰত্যেকটো খেলেই শিশুসকলৰ যি যিয়েই খেল নহওক বিকাশ সাধনত প্ৰতি প্ৰয়োজনীয় বুলি মই ভাবিছোঁ